দাদা শুনকচোন মোৰ অৰ্ডাৰটো লৈ ল'ব একাপ কফি দিব বিনা চেনিত দিব আৰু এটা চিকেন কাৰীৰ সৈতে বিৰিয়ানী দিব কাৰীটোত নিমখ নিমখ অলপ কম আৰু জ্বলা আৰু মচলাটো অলপ কম দিব